হেল্ল' হয় এইখন য়াম্মী কিটচ্ছেন ৰেষ্টুৰেণ্ট হয়নে মই আপোনালোকৰ তাৰ পৰা ইটালীয়ান মেক্সিকান ভাৰতীয় খাদ্য অৰ্ডাৰ কৰিছোঁ মোৰ অৰ্ডাৰ কৰা বস্তুখিনি হ'ল বাটাৰ চিকেন বিৰিয়ানী মাটন পোলাও তন্দুৰি ৰুটি চিকেন ৰোল চাওমিন পাৱ ভাজি পিজ্জা বাৰ্গাৰ চিকেন উইংছ

এইখিনিয়ে আছিল মোৰ অৰ্ডাৰ মোৰ ঠিকনাটো হৈছে বিশ্বনাথ চাৰিআলি তিনি খুটি পাৰিলে অলপ সোনকালে পঠিয়াই দিব হাঁ মোৰ ল'ৰা ছোৱালীকেইটা ভোকত আছে যিমান পাৰে সোনকালে অৰ্ডাৰখিনি পঠিয়াই দিয়ক